যোৱা দুমাহৰ আগত মোৰ লেপটপটো ভাঙিছিলে পৰি পিনে তাৰ পাছত মই ফ্লিপকাৰ্টত এটা লেপটপ দেখিলোঁ দেখি পিনি লেপটপটো দেখি ভালেই লাগিছিল সেইবাবে অৰ্ডাৰ কৰিছিলোঁ তাৰ লগত পাৱাৰ বেংক হেডফোন আৰু চাৰ্জাৰ আছিলে মই লেপটপটো অৰ্ডাৰ কৰাৰ পাছত সেই বস্তুকেইটা লগত নাই অৰ্ডাৰ টাইম আছিলে সাত দিনৰ টাইম দিয়া হৈছিলে কিন্তু আহি পোৱা মানে বহুত দেৰি হৈ গৈছিলে বিশ দিন প্ৰায় বিশ দিন মানেই সময় লাগিছিলে তাৰ পাছত তাত ৰিটাৰ্ণ পলিচিও কম দিনৰ বাবে আছিলে ৱাৰেণ্টি একো তাত কোনো ধৰণৰ ৱাৰেণ্টি দেখা পোৱা যোৱা নাছিলে লগতে স্পীকাৰ আৰু কেমেৰা কোৱালিটি বহুত বেয়া আছিলে নেটৱৰ্কো ইমান স্পীড নহয় লেপটপটো ব্যৱহাৰ কৰি মই ভাল পোৱা নাই গতিকে তেনেধৰণৰ লেপটপ কোনো আৰু বেলেগ অন্য ব্যক্তিক ল'বৰ কাৰণে মই বাধা দিম যাতে এনেধৰণৰ লেপটপ কোনোৱে নলয় লেপটপটো যিমান ভাল হ'ব বুলি ভাবিছিলোঁ সিমান ভাল মই ব্যৱহাৰ কৰি পোৱা নাই